ওচৰলৈ গ'লে গাড়ীত যোৱাতকৈ এই খোজকাঢ়ি যোৱাই ভাল গা ভৰি হাত ভাল শৰীৰটো ভাল হৈ থাকে তাৰপিছত আৰু শৰীৰৰ ভাল হৈ থাকে মানে তাৰমানে গৈ অহা যোৱাটো শৰীৰটো বৰ ধুনীয়া হয় হাত ভৰি ভাল হৈ থাকে আৰু সেইকাৰণে কৈছোঁ সেইকাৰণে গাড়ীৰ আমি হেৰি নকৰোঁ আৰু চাইকেলো নিনো নিজে খোজকাঢ়ি যাওঁ খোজকাঢ়ি আহোঁ সেইকাৰণে গা মোৰ অলপমান ভাল হৈ থাকে আৰু